আজিলৈকে ৰন্ধন প্ৰতিযোগিতা শ্ৱ'ত কোনোধৰণৰ অংশগ্ৰহণ কৰা নাই ইউটিউবত কোনো ধৰণৰ ভিডিঅ' আদি প'ষ্ট কৰা নাই মোৰ বিশেষ মই কুকিং কৰি ভাল পাওঁ ৰন্ধন প্ৰকৰণ কৰি ভাল পোৱা মানুহ মই ৰান্ধি ভাল পাওঁ অনাগত দিনত যদি সা সুবিধা মিলে ক'ৰবাত প্ৰশিক্ষণ কৰিবলৈ মিলে মই সদায় আগ্ৰহ হৈ আছোঁ আমাৰ অঞ্চলত এনেকুৱা ৰন্ধন প্ৰকৰণ আপোনাৰ প্ৰশিক্ষণ কেন্দ্ৰ কোনো জেগাত মই দেখা নাই আমাৰ অঞ্চলত যদি প্ৰশিক্ষণ কেন্দ্ৰ হ'ল হ'লে উপযুক্ত প্ৰশিক্ষণ পালোঁ হ'লে তেনেহ'লে মই শ্ব'ত অংশগ্ৰহণ কৰিলোঁ হ'লে শ্ব'ত অংশগ্ৰহণ অনাগত দিনত শ্ব'ত অংশগ্ৰহণ কৰিবলৈ মোৰ যথেষ্ট মন আছে আগ্ৰহ আছে মই কাৰণ মই ৰন্ধন কৰি ভাল পাওঁ কুকিং কৰি ভাল পাওঁ আৰু মই খুব কম দিনৰ ভিতৰতে এটা ইউটিউব চেনেল খুলিম তাত আমাৰ থলুৱা আমাৰ থলুৱা আমাৰ বস্তু পাচলি আমাৰ এনেই লোকেল মাছসমূহ কেনেকৈ ৰান্ধে কেনেকৈ আমাৰ লোকেল মানে থলুৱাকৈ কেনেকৈ বনালে কেনেকৈ তৃপ্তি লাগে সেই ধৰণৰ ভিডিঅ'সমূহ বনাই মই শ্বেয়াৰ কৰিম বুলি মানে ছ'চিয়েল মিডিয়াত বা ইউটিউবত শ্বেয়াৰ কৰিম বুলি মই ভাবি আছোঁ আজিলৈকে কোনো ধৰণৰ মই পোষ্ট কৰা নাই সেই বিষয়ে মই কিন্তু ৰন্ধন কৰি খুব ভাল পা পাওঁ মানে অনা আমাৰ যদি অঞ্চলত এনেকুৱা ৰন্ধন প্ৰকৰণৰ ওপৰত যদি প্ৰশিক্ষণ কেন্দ্ৰ এটা বহিল হ'লে খুব সুবিধা হ'ল হয় বুলি ভাবিছিলোঁ আমাৰ অসমৰ পৰা যিহেতু অসমৰ বাহিৰত আমাৰ কিবা দত্ত বুলি কয় তেওঁৰ নামটো জানো মই পাহৰি গ'লোঁ আছিলে মনত পতকৈ পাহৰি গ'লোঁ তেওঁ পাৰ্টিচিপেট হৈ আহিছে তেওঁ ধুনীয়া অসমৰ সুনাম কঢ়িয়াই আনিছে ঠিক তেনেধৰণে মোৰো আশা এটা আছিল মোৰো ৰান্ধি ভাল পাওঁ যিকোনো আইটেম বনাই ভাল পাওঁ ঠিক তেনেধৰণে